হেল্লো অঁ শুনি পাইছে হেল্লো অঁ অঁ অঁ শুনিছোঁ মই এই ডিব্ৰুগড় বিশ্ববিদ্যালয় ওচৰৰ পৰা কৈছিলোঁ হয় মুংফি ধাবাত লাগিছে ফোনটো অঁ হয় হয় অঁ মই আপোনাৰ খাবৰ কাৰণে কিবা বিৰিয়ানী এনেকুৱা ধৰণৰ কিবা অৰ্ডাৰ দিম ভাবিছিলোঁ অঁ কি খাম মানে এতিয়া আপুনি মোক ক'ব লাগিব কি কিমান দাম বস্তু অঁ বিৰিয়ানী কেনেকৈ হাফ অঁ হাফ অঁ অঁ তাৰপিছত পোলাও অঁ হয় হয় অঁ আগৰবাৰ তাত আগতে তাৰ পৰা লৈছোঁ

আগৰবাৰ খালী আপোনালোকে দিওঁতে যথেষ্ট পলম কৰিছে আৰু আমাৰ অকণমান আপোনাৰ ক্লাছতো যাবলগীয়া থাকে অঁ দেৰিকৈ আহিলে আপোনাৰ বস্তুটো ঠাণ্ডাও হৈ যায় খাবলৈ ঠাণ্ডাও হয় আৰু তাৰ লগতে আপোনা আমাৰ দেৰিও হৈ যায় সেইটো কাৰণে

মানে এনেই দিওঁতে চাফ চিকুণকৈ ভালকৈয়ে বনায় ছাগৈ নাই এনে সুধিছোঁ খোৱা বস্তু যে যিহেতু অঁ হয় তেনেকৈ চাফ চিকুণকৈ দিলে ভাল হয় আৰু আমিও খাবলৈ ইমাৰ্জেঞ্চিত খাবলগীয়া হয় যে মানে এনেকৈ কেতিয়াবা নিউজে বাতৰিত দেখি থাকোঁ কিছুমান আপোনাৰ ধৰক আগৰ পুৰণা তেল দি বনাই দিয়ে মছলা বেছিকৈ দিয়ে মানুহৰ পেটৰ প্ৰব্লেম হয় কিবা হয় সেইটো নহ'লে ভাল আৰু সেইটো কাৰণে আপোনাক ফোন কৰিলোঁ কথাটো সুধি লৈছোঁ অঁ হাফ হাফকৈ দুটা দিলেই হ'ব হয় কিমান সময় লাগিব বাৰু এনেই অঁ বিৰিয়ানীটোৱে দিয়ক বিৰিয়ানী দিয়ক অঁ

দুটা দিলে হ'ব হাফ হয় কিমান সময়ত পাবহি ক'লে অঁ মানে অকণমান টাইম লয় ছাগৈ বনাওঁতে মেলোঁতে ন

অঁ অঁ ঠিক আছে